হেল্ল' ৰাহুল মই মৃগাংকই ক'লোঁ তহঁতৰ ঘৰৰ ওচৰৰ যে ৰমেশ ককাইহঁতৰ কেব এখন আছে কেবখনৰ বিষয়ে জানিব পাৰিম নেকি বাৰু মানে কেবখনৰ সেৱাবোৰ কেনেধৰণৰ মানে কেবখনত কি কি সেৱা উপলব্ধ আছে সুবিধা কেবখনত ধৰ এ চিৰ সেৱা আছে নাই আৰু ধৰি ল কেবখনতে কিমান স্পীডত যায় মই মানে নৱবৰ্ষৰ প্ৰথম ভাগতে পৰিয়ালবৰ্গৰ সৈতে পিকনিক এটালৈ যাম ভাবিছিলোঁ ডিব্ৰুগড় জিলাৰ পিনে তাকেই মই ভাবিলোঁ তোক কথাটো সুধি চাওঁচোন কেব সিহঁতৰ কেবখনৰ সেৱাবোৰ এনে কেনেকুৱা ধৰণৰ আৰু ৰেটিংটো কেনেকুৱা হ'ব সিহঁতৰ ড্ৰাইভাৰজনৰ ৰেটিং কেনেকুৱা হ'ব তাকে তই কথাষাৰ বুজ লৈ মোক জনাবিচোন